নদী হ্ৰদ বা জলাশয়ৰ কথা যদি কওঁ আমি ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ নিবাসী হয় গতিকে নদীৰ লগত আমাৰ ওতঃপ্ৰোত সম্পৰ্ক এটাও আছে আৰু সেইসমূহ ভালদৰে মেইনটেইন কৰিবলৈ ওচৰ চুবুৰীয়া মানুহবিলাকে তাৰ চোৱা চিতাৰ দায়িত্ব লয় যাতে তাত কোনো ধৰণৰ এনেধৰণৰ বস্তু নদীখনত মিহলি নহওক যাতে তাৰ পানী দূষিত হয় তাত থকা মাছ কাছসমূহ মৰে বা তেওঁলোকৰ জীৱনশৈলীত কিবা বিৰূপ প্ৰভাৱ পৰক সেইসমূহৰ চোৱা চিতাৰ দায়িত্ব স্থানীয়লোকে কৰে আৰু যদি মেইনটেনেন্সৰ কথা যিহেতু আহিছে আৰু এটা কথা কৈ দিওঁ যে প্ৰপাৰ মেইনটেইন কৰা হয় নদীখনৰো আৰু নদীত থকা যিবোৰ জীৱ আছে তেওঁলোকৰো আৰু পৰ্যটকসকলে যেতিয়া এই ঠাইসমূহ এক্সপ্ল'ৰ কৰিবলৈ আহে তেতিয়া কি হয় তেওঁলোকক তেওঁলোকে নদীৰ কাষৰ যিবিলাক ধৰক চাপৰি আছে বা নদীৰ পাৰ আছে বনভোজ খাব পাৰে ঘূৰিব পাৰে ফুৰিব পাৰে কিন্তু পৰ্যটকক তাত মাছ ধৰিবলৈ দিয়া নহয় ঘূৰিব পাৰে নাওত উঠি তেওঁলোকে পানীৰ মাজৰ আমেজটো ল'ব পাৰে যে নদীৰ মাজত ঘূৰি ফুৰাৰ যিটো আমেজ সেয়া ল'ব পাৰে কিন্তু মাছ ধৰিব দিয়া নহয় যিহেতু পৰ্যটক হয় তেওঁলোকে এক্সপ্ল'ৰ কৰিব আহিছে গতিকে স্থানীয়লোকে যিহেতু মাছ কাছবিলাক পুহে তেওঁলোকৰ সম্পত্তি এইবিলাক গতিকে তেওঁলোকেই ধৰে ৰাজহুৱাকৈ আৰু বিশেষকৈ মাঘৰ বিহুৰ টাইমত নদীত মাছ ধৰা হয় কিবা এইবিলাক ধৰা হয় ত' বিশেষকৈ পৰ্যটকে জেগাবিলাক এক্সপ্ল'ৰ কৰে ঘূৰে ফুৰে সকলোবিলাক কৰাৰ তেওঁলোকৰ মুকলি মনেৰে দিয়া হয় তেওঁলোকক কৰিবৰ বাবে গতিকে তেওঁলোকক তাতে মাছ ধৰিবলৈ মাত্ৰ দিয়া নহয় বাকী জেগাডোখৰ চোৱা চিতাৰ পৰা আদি কৰি পৰ্যটক ঘূৰা ফুৰা খোৱা বোৱা সকলোবোৰ ধুনীয়াকৈ কৰিব পাৰে তাতে আৰু ঠাইখিনিৰ খৰাং বা বানপানীৰ সমস্যা বুলি ক'লে খৰাং তেনেকৈ সমস্যা হোৱা নাই কিন্তু বানপানীৰ সমস্যাটো প্ৰতিবছৰে বাৰিষা কালত দেখা যায় যিহেতু মই আগতেই কৈছোঁ যে আমি ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহ হয় গতিকে কেতিয়াবা কি হয় পানীৰ সোঁত যেতিয়া বেছি হৈ যায় তেতিয়া ওচৰ অঞ্চলবিলাক নদীয়ে ধোৱাই লৈ যায় আৰু নদীৰ পাৰবিলাক গৰাখহনীয়া যিটো সমস্যা গৰাখহনীয়া সমস্যা দেখা পোৱা যায় নদীৰ পাৰ খহি যায় বহুতেই নিজৰ সম্পত্তি হেৰুৱাবলগীয়া হয় নদীৰ বুকুত জাহ যায় ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় গতিকে খৰাং সমস্যাৰটো আজিলৈকে সন্মুখীন হোৱা তেনেদৰে মই দেখা নাই কিন্তু পানীয়ে সমস্যা সৃষ্টি কৰিছে অত্যাধিক পানীয়ে মানুহৰ খেতি পথাৰ নষ্ট কৰি দিয়ে নদীৰ কাষৰীয়া অঞ্চলত যিহেতু মানুহবিলাকে খেতি কৰিও জীৱন নিৰ্বাহ কৰে বহুতৰ পেটৰ ভাতমুঠিৰ যোগান ধৰে নদীৰ পাৰ কেইটাই পলসখিনিয়ে গতিকে যেতিয়া নদীত পানী বেছি হৈ যায় তেতিয়া দাঁতি কাষৰীয়া অঞ্চলবিলাক পানীয়ে ধোৱাই লৈ যায় আৰু বহু সময়ত গৰাখহনীয়াৰ ফলত নদীৰ বুকুত মানুহৰ সেই সম্পত্তিও জাহ যায়